হেল্ল' বাইদেউ মোৰ মানে সেই বিশেষ কাম এটাৰ কাৰণে ফোন কৰিছিলো আপোনাক বাইদেউ আপুনি কাপোৰৰ কিবা ডিজাইন কৰে নেকি হয় হয় মোৰ মানে ঊনৈছ তাৰিখে গুৱাহাটীত মানে প্ৰগ্ৰেম এটা আছিলে সেইটো কাৰণে মানে অঁ হয় হয়

মানে ডিজাইনটো এনেকুৱা হ'ব লাগে যে অসমৰ মানে অসমৰ মানে আমাৰ খাতি অসমীয়া যিটো সাজ পাৰ তেনেকুৱা ধৰণৰ কিবা ডিজাইন আছে নেকি আপোনাৰ ওচৰত

অঁ এই কিবা মুগাৰ পৰা যেনেকৈ বনাই সেই সেইটো ডিজাইনৰ মোৰ লাগিছিলে মানে মুগা কাপোৰৰ হয় হয় অঁ তাকে ভাবিছো মুগাটোৱ ভাল হ'ব বুলি অঁ সেই তেনেকুৱাই লাগে মোক তেনেকুৱাই বিচাৰি আছো হয় হয় নিশ্চয় অঁ নিশ্চয় অঁ ঠিক আছে হ'ব ৰাখিছো বাৰু দেই